অঁ হেল্ল'

হয় কেতিয়ালৈ অঁ তেতিয়াহ'লে তুমি অঁ ছাৰ যেতিয়া আহিব আমি তাৰ ব্যৱস্থা আমি কৰিম বাৰু আপুনি চিন্তা নকৰিব দৰৱ কিছুমান পোৱা যায় কিছুমান অসুবিধা হয় কিছুমান মানে সময়মতে নাহে সেই দৰৱবিলাক আমি দিয়া নহয় সেইকাৰণে আমি প্ৰায় মানে অঁ আমি ছাৰক ধৰি মানে ছাৰক ক'ব লাগিব যে ছাৰ যেতিয়া আহিব আমি আমি সেইখিনি ছাৰহঁতক জনাম বাৰু আমি এতিয়া ইয়াত যিখিনি সুবিধা দিবপৰা নাই যদিও আমি হয় সেইটো আমি যিখিনি সুবিধা দিবপৰা নাই হয় সেইটো সুবিধা আমি আপুনি যেতিয়া পোৱা নাই আপুনি আপুনি যেতিয়া পোৱা নাই আমি ছাৰ আহিলে সেইখিনি আমি যোগাযোগ কৰি ক'ব লাগিব তাৰ সুবিধা আমাক যেতিয়া সেই তাৰ বিনিময়ত আমি ছাৰহঁতক ক'লে মানে ছাৰহঁতক যেতিয়া সুবিধা দিব আপুনি সেই চিন্তা কৰিবৰ দৰকাৰ নাই এজন অতি সোনকালে জনাব লাগিব আৰু দৰব পাতিবিলাকো আমি সুবিধা দিবলৈ ক'ব লাগিব কিয়নো দুখীয়া মানুহৰ কাৰণে আমাৰ প্ৰায় অসুবিধা হৈ পৰে সেইকাৰণে বাৰু কম আমি ছাৰ আহক নাৰ্ছ ডক্টৰবিলাককো আমি চাবৰ কাৰণে সুবিধা কৰিব ক'ব লাগিব অঁ ছাৰহঁতক অঁ সেই আগৰ তেনেকুৱা এনেকুৱা প্ৰব্লেম পোৱা নাছিলোঁ অঁ প্ৰব্লেম তেনেকৈ পোৱা নাছিলে কাৰণে ছাৰ বাইদেউহঁতে এইখিনি সুবিধা কৰা নাছিলে অঁ হ'ব বাৰু বাইদেউ আপুনি এইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে আমি যেতিয়া ছাৰ বা ডক্টৰ আহিব অঁ আমি ছাৰহঁতক জনাব পাৰিম তাৰ বিনিময়ত আপোনালোকৰো তেতিয়া সুবিধা পাব অঁ হ'ব বাৰু তেতিয়াহ'লে আপুনি সেইখিনি সুবিধা আমি ছাৰহঁত আহিলে ক'ম আৰু তেতিয়া সেইখিনি সুবিধা দিব পেচেণ্টবিলাকক আপুনি যেনেকৈ কষ্ট পাইছে তেনেহ'লে আন পেচেণ্টবিলাকেও সেইখিনি কষ্ট পাইছে কিজানি আমি ছাৰ বাইদেউঁতক সেইখিনি আৰু ডক্টৰ চাবলৈ আমি ক'ব লাগিব অঁ অঁ এতিয়া আপুনি পেচেণ্ট বিচনাতে আছে নে অঁ অঁ অঁ অঁ তেতিয়াহ'লে অঁ যদি আপুনি তেনেহ'লে সেই ধৰণৰ কথা কৈছে তেনেহ'লে বেলেগ পেচেণ্টবিলাকেও অসুবিধা পাইছে কিজানি আমি ছাৰ ডক্টৰ আহিলে বা নাৰ্ছবিলাকক এইখিনি আমি সুবিধা দিবলৈ ক'ব লাগিব আৰু পেচেণ্টবিলাকক চাবৰ কাৰণে ডক্টৰ নাৰ্ছক ক'বলৈ আপত্তি কৰিবলৈ ক'ব লাগিব তেতিয়াহে ডক্টৰ নাৰ্ছ গৈ পেচেণ্টবিলাকক সুস্থ কৰিবলৈ সুবিধা হ'ব তেতিয়াহ'লে অঁ ক'ব অঁ আজি যদি ডক্টৰ আমাৰ প্ৰায় আঠ ন বজাত আহে যেতিয়া আমি সেই সময়তেতে ডক্টৰ নাৰ্ছক লগ কৰি ক'ম আৰু আপুনি সেইখিনিৰ বিষয়ে চিন্তা কৰিব নালাগে আপুনি অতি সোনকালে সুস্থ হ'বলৈয়ো চিন্তা কৰিব আপুনি অঁ ধন্যবাদ